হেল্ল' বাইদেউ হেল্ল' হয় হয় আপুনি ফোন কৰিছিলে কিবা কিবা মানে লাগিছিল নেকি কিবা কামৰ কাৰণে অ' দিপৰ বিলতটো আমাৰ এটা মানে দিপৰ বিলত আমাৰ এটা টীম আছে মানে গোটে টীমখিনি গৈ মাছ ধৰে আপোনাৰ বহুত ধৰণৰ আপোনাৰ সজুলি লাগে যেনে জাল পলৌ চলৌ তেনেকৈ মাছ চাছ ধৰোঁ আৰু তেনেকেই তেনেকেই হয় এনে ধৰোঁ আমাৰ আমাৰ আপোনাৰ ডেইলি ধৰা হয় মাছ তেনেকৈ ডেইলি ধৰি পেলাই আমি মানে ওচৰতে মানে মাছৰ বজাৰ আছে ন মাছৰ বজাৰত মানে গৈ পেলাই মানে বেচোগে আৰু তাত পাইকাৰি তাত মানে মাছ বেপাৰ হয় তেনেকৈ

হয় গোটেই মানে মানুহখিনিক ওচৰ পাজৰে লগ খিনি ধৰোঁ আৰু আৰু বহুতো সা বহুতো মানে সজুলি লাগে মাছ ধৰোঁতে বহুতো সজুলি ব্যৱহাৰ কৰোঁ মানে কি আপোনাক আপুনি আহিব আপোনালোকৰ টি ভি টি ভি চেনেলত দিব নিউজত দিব তেতিয়া আমাৰো মানে অলপ হেৰি হয় মানে পপুলাৰটো

আপুনি সময় সুবিধা মিলাই আপোনালোকৰ টীমটো আহিব আমিটো সদায় আপোনাৰ ৰাতিপুৱা টাইমত ধৰোঁ ৰাতিপুৱা মানে পাঁচটা মানত ৰাতিপুৱাই সোনকালে হয় হয় হয় মানে সবকে পাই যাব আপুনি ধুনীয়াকৈ তাৰমানে নিউজ বনাই দিব নিউজত আমাৰো ভাল লাগিব হেল্ল' আপুনি ধুনীয়াকৈ এটা হেল্ল' হেল্ল' আপুনি ধুনীয়াকৈ মানে নিউজ এটা মানে বনাই পেলাই মানে দি দিব নিউজত মানে আমাৰো তেতিয়া ভাল লাগিব আৰু ফোন কৰাৰ বাবে বহুত বহুত ধন্যবাদ বাৰু ঠিক আছে বাৰু বাইদেউ লগ পাম